গান মই ভাল পাওঁ কিন্তু গান ইমান গাওঁতে ধৰক গায়িকীৰ মই গোটেইখিনি যিটো ক্লাচিকেল যিটো ধাৰা সেইটোত মই শিকা নাই এনেই শুনি পেলাই মই শিকি পেলাই গাইছোঁ গতিকে প্ৰকাশভংগীটো এজন পৰিপক্ক গায়কৰ যেতিয়া তেওঁ সকলোবিলাক শিকি পেলাই তেওঁ গায় তেওঁৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে গতিকে গান ভাল পাওঁ কাৰণে আচলতে গোৱা হয় তাত কোনো ধৰণৰ মোৰ গায়িকীৰ কথা মই নেভাবোঁ আৰু আচলতে সকলো ধৰণৰ গানে মোৰ ভাল লাগে বিশেষকৈ আমাৰ অসমীয়া সংগীতৰ ক্ষেত্ৰত সকলোৱে জানে ভূপেন হাজৰিকাৰ গীত ভাল লাগে জ্যোতি প্ৰসাদ আগৰৱালাৰ গীত বা পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত বা আমাৰ বিহু নামসমূহ কিন্তু এই যে ভূপেন হাজৰিকাৰ গীত পাৰ্বতী প্ৰসাদৰ গীত বা জ্যোতি সংগীত মোৰ ক্ষেত্ৰত মই নিজেই কৈছোঁ যে মই এনেই গান ভাল পাওঁ কাৰণেহে গোৱা হয় তাত কোনো ধৰণৰ মোৰ শিকাৰ হেৰিটো মোৰ নাই শিকা নাই মই বা যিটো যিটোক কোৱা হয় যে গান শিকিবৰ কাৰণে যিখিনি তাৰ প্ৰাথমিক যিখিনি জ্ঞান সেই জ্ঞানখিনি থকাতো অতি প্ৰয়োজনীয় কিন্তু সেই প্ৰয়োজনীয় জ্ঞানৰ মোৰ ক্ষেত্ৰত ইমান এটা মই আছে বুলি ক'ব নোৱাৰোঁ কাৰণ শিকি গান গোৱা আৰু এনেই শুনি পেলাই গান গোৱাৰ মাজত যথেষ্ট পাৰ্থক্য আছে আৰু এই পাৰ্থক্যৰ কাৰণেই মই স্পষ্টকৈ ক'ব নোৱাৰোঁ যে মোৰ গানৰ গতি কেনেকুৱা বা প্ৰকাশভংগীটোৰ কথা ক'ব পাৰোঁ যে যিবিলাক গানে মোক চুই যায় সেই গান মই কোনো ধৰণৰ বিষয় বুলি ক'ব নোৱাৰোঁ যিকোনো বিষয়ৰ গানেই মই ভাল পাওঁ কিন্তু এইবিলাকে তেনেকুৱা ধৰণৰ গান গাবলৈ পালে মই ভাল পাওঁ কিন্তু তথাপিতো মই এজন নিজকে কেতিয়াও গান গায়ক বুলি ক'ব নোৱাৰোঁ কাৰণ মোৰ গানৰ প্ৰাথমিক যিটো শিক্ষা সেই শিক্ষাটো মই গ্ৰহণ কৰা নাই